হেল্ল' ভাইটি মই তোমালোকৰ কেক অৰ্ডাৰো দিছিলোঁ নহয় মোক তোমালোকৰ ৰিচিপ্টটো লাগিব নহয় মোক ৰিচিপ্টটো দি পঠিয়াবা দেই ভাইটি বা তুমি দি থৈ যাবাহি আহি